বয়স বয়স বাঢ়ি অহা পিছত এতিয়া ধৰক আমাক গৰুৱে আমাক কিমান সহায় কৰে আমি সিহঁতক হাল বাওঁ হাল বাওঁতে আপোনাৰ ধৰক এবছৰ দুবছৰ তিনিবছৰ তেনেকৈ নহয় আমি পোন্ধৰ বছৰ ষোল্ল বছৰ তেনেকৈ দিন বেছিহে হ'ব নেকি বিছ বছৰ হৈও তেনেকৈ হাল বাওঁ হাল বাই কৰি আমাক খেতি খুৱায় খেতি খাই মেলি আমি যদি আৰু তেওঁলোকক আমি বুঢ়া বয়সত প্ৰতিপাল কৰিব নোৱাৰোঁ তেনেকৈ কেনেকৈ হ'ব আমিতো যে যিহেতু আমি গৰুক আমি ভগৱান মানো আমি মা মানো তাৰপৰা আমি যেতিয়া আমাৰ বয়স হৈ যোৱাৰ পিছত গৰুটোক আমি কি কৰোঁ আমি ঘৰলৈ ঘৰলৈ যেতিয়া উঠিব নোৱাৰা হয় উঠিব নোৱাৰা পিছত আমি ঘৰতে প্ৰতিপাল কৰোঁ যেনেকৈ আমি যেনেকৈ আমাৰ নিজৰ আমাৰ ঘৰৰ মা হওক বা দেউতা হওক যেনেকৈ আমি পালন কৰোঁ তেনেকেই এই বিষয়লৈ পালন কৰোঁ আমি এতিয়া খেৰ দিওঁ খেৰ দিওঁ খেৰ দিয়াৰ পিছত আপোনাৰ দানা দিওঁ দানা বনাই খোৱাও ঘাঁহ কাটি আনো ঘাঁহ কাটি আনাৰ পিছত এতিয়া ঠাণ্ডা দিনত আপোনাৰ কাপোৰ দিওঁ বস্তাবিলাক আপোনাৰ কাটি যিবিলাক মৰাপতৰ বস্তা বস্তাবিলাক কাটো কাটি গৈ পিনি গাত দিওঁ ঠাণ্ডা নাপাবৰ কাৰণে আপোনাৰ ম'হে নাকামুৰিবৰ কাৰণে গৰম দিন হ'লে আমি এতিয়া জুই জ্বলাই পিনি জাক দিওঁ জাক দি পিনি ধোঁৱা দিওঁ ধোঁৱা দি মেলি তেওঁ এটা এনেকৈ আমি আৰু ধৰক আমি যেনে ঘৰৰ লিখা প্ৰতিপাল কৰোঁ যদি বেছি ম'হ আহে আমি তেনেকৈ আঁঠুৱাও তৰো আঁঠুৱা তৰিও দিওঁ দি মেলি তেনেকৈ প্রতিপাল কৰো চাওঁ এবছৰ দুবছৰ তেনেকৈ মানে চাৰি পাঁচ বছৰ তেনেকৈ আমাৰ ঘৰতে যে এটা গৰু আছিলে আপোনাৰ ছয় বছৰমান হ'ল তেনেকৈ তেনেকৈ গোহালিত থাকিলে তেনেকৈ প্ৰতিফাল কৰোঁ আপোনাৰ ধৰক চাফ চিকুণ কৰোঁ চাফ চিকুণ কৰি মেলি আমি পানী চানি মাৰোঁ পানী চানি মাৰিকৈ চাফ চিকুণ গু মুটবিলাকতে থাকে চাফ চিকুণ কণ নহ'লে মাখি আহে কিবা আহে দৰৱ সানো আপোনাৰ মাখি নহা আপুনি দৰৱ স্প্রে' কৰোঁ স্প্ৰেয়াৰ কৰাৰ পিছত যেতিয়া লাষ্ট অৱস্থাত দেখোঁ যে গৰুটো লাহে লাহে বয়সে বয়সে বছৰে বছৰে গৰুটো অকণমান মানে বেয়া দিশলৈ গ'লে লাষ্টত আপোনাৰ লাষ্টত গৈ মৰি যায় মৰি যোৱাৰ পিছত আমি উপায় নাই উপায় নোহোৱা পিছত আমি দুই চাৰিদিন আমি বেয়া লাগে বেয়া লগাৰ পিছত আমি ব্ৰত যেনেকৈ আমি মানুহ ব্ৰত খাটো তেনেকেও আমি ব্ৰত খাটিবলগীয়া হয় তেনেকৈও ব্ৰত খাটো তাৰপিছত আমি লাষ্টত কৰিম কি লাষ্টত আৰু ধৰক আপোনাৰ ছাইডত য'ত হাবি জেগাত তাতে আমাৰ হাবি জেগাত ছাইডত গাঁত খানো গাঁত খান্দি মেলি আপোনাৰ আঠ দহ ফুট গাঁত খান্দা পিছত গাঁত খান্দি মেলি আৰু তাতে আপোনাৰ নিমখ চিমখ দি কৰি পিনি আমি যাতে কুকুৰে কৰি মেলি কিবা খাই আনিব নোৱাৰে তেনেকৈ কৰি মেলি আমি তাতে পুতি কৰি পিনি ৰাখি থৈ আহো সেই তেনেকৈ আৰু